আমাৰ গাঁৱত নগৰত গাঁৱত লাইব্ৰেৰী আছে আগতে আমাৰ ল'ৰা ছোৱালীবিলাকে তাৰপৰাই সৰু সৰু বিভিন্ন গল্প কবিতা থকা কিতাপবোৰ পঢ়িছিলে বৰ্তমান এতিয়াও সেইটো আছে লাইব্ৰেৰী কিতাপবোৰ বেলেগৰপৰা সংগ্ৰহ কৰি থৈ দিয়ে সদস্যবিলাকে সংগ্ৰহৰ সদস্যবিলাকে তাৰপৰা বহুতো উপকৃত হয় ল'ৰা ছোৱালীবিলাক মই ৰন্ধা বঢ়াৰ উপৰিও কিতাপ পঢ়ি ভালপাওঁ উপন্যাস পঢ়িছোঁ এই সময় সেই সময় ৰীতা চৌধুৰীৰ আৰু হোমেন বৰগোহাঞিৰ কাম কৰা কাম কৰাৰ আনন্দ এইবিলাক কিতাপ পঢ়ো স্কুলৰ আলোচনী সেইবিলাক পঢ়ো খুবেই ভাল লাগে পঢ়ি ৰন্ধা বঢ়া কৰি থাকিলে সেইবিলাক কিতাপ পঢ়িলে খুব ভাল লাগে আৰু সন্ধিয়া সময়ত আজৰি পালেও পঢ়ো